আমি আমাৰ চৌ ঘৰৰ চৌপাশসমূহ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি চফা কৰো চৌপাশত আপোনাৰ ড্ৰে'ন চফা কৰো যিহেতু ড্ৰে'নত মহ বহুত হয় ত' মহ যদি বেছি হয় ড্ৰে'নকেইটা লেতেৰা হৈ থাকিলে মহ তেতিয়া ওলাব ত' মহে মানুহক কামোৰিব সেই ক্ষতি আমাৰ মানুহসকলৰ আমাৰ হ'ব ন ত' সেইকাৰণে আমি ড্ৰে'নসমূহ চফা কৰো আৰু ড্ৰে'ন চফা কৰিবলৈ আমি কোৰ ব্যৱহাৰ কৰো যিহেতু কোৰবিলাক কোৰেদি আমি সহজে চফা কৰিব পাৰোঁ আৰু কি কৰো আৰু আমি আমাৰ গছ গছনিবোৰ কাটি চফা কৰি ৰাখো ব্লিচিং পাউডাৰ ছিটিয়াওঁ চৌপাশত যিহেতু বৰষুণ দিলে শেলাই হৈ যায় ত' সেই শেলাইবিলাক অঁতৰাব চফা কৰিব কাৰণে আমি ব্লিচিং পাউডাৰ দিওঁ আৰু আমি আমাৰ চৌপাশটো ধুনীয়াকৈ ৰাখিব কাৰণে এনে চৌপাশটো ধুনীয়া কৰি ৰাখিবৰ কাৰণে সাৰু সদাই চৌপাশটো ধুনীয়াকৈ চফা সাৰু গছ গছনি গজিব নিদো বেছিকৈ ড্ৰে'নবিলাক চফা এইটো কাৰণেও কৰো যে বৰষুণ দিলে তাৰ পানীটো আমাৰ ওলাই আহিব নোৱাৰে যদিহে তাৰ পানীটো ওলাই আহে ত' তেতিয়া চৌপাশটো গোন্ধ ওলাব আৰু সেই বেমাৰ হ'ব মানুহৰ সেইবিলাক আমি নিবিচাৰো ত' সেই সেইবিলাক আমি চফা কৰি ৰাখোঁ আৰু খোৱা পানীখিনি যিহেতু টেংকি চফা কৰো টেংকি চফা কৰিব লাগে আৰু ধুনীয়াকৈ ধুনীয়াকৈ গছ পুলি ৰুব লাগে তাত পাত চাতবিলাক ধুনীয়াকৈ সাৰিব লাগে ধুনীয়াকৈ ৰাখিলে ধুনীয়া এটা পৰিৱেশ পায় আৰু সেই ধুনীয়া পৰিৱেশটো দেখি মানে স্বাস্থ্যটো নিশ্চয় ভাল হয় গছ ৰুব লাগে কিন্তু গছৰ গুৰিবিলাক ধুনীয়াকৈ চফাও কৰি ৰাখিব লাগে আৰু যিহেতু স্বাস্থ্য কাৰণে ভাল হয় ত' গছো আমাক লাগে গছ গছনিও লাগিব চফাও কৰি ৰাখিব লাগিব আৰু ধুনীয়াকৈ বন চন গুচাব লাগে বন চন গুচাবৰ কাৰণে কোৰ ব্যৱহাৰ কৰিব পাৰি আমি আৰু ৰাস্তাত আমাৰ চৌ অকল আমি আমাৰ চৌপাশটো চফা কৰিলেই নহ'ব আমাৰ মুখৰ আগত আমাৰ গে'টৰ সন্মুখৰ ৰাস্তাকণো আমি চফা কৰি ৰাখোঁ তাত বন গজিলে ধুনীয়াকৈ বন চন কাটি গুচাই দিয়া হয় আৰু চফা কৰা হয় ড্ৰে'ন চফা কৰা হয় ত' চৌ শৌচালয় টেংকি চফা কৰা হয় সেইবিলাক ধুনীয়াকৈ ৰখা হয় বেচিনৰ বেচিনবিলাক চফা কৰি ৰখা হয় আমি আমাৰ ধুনীয়াকৈ সেই বস্তুবিলাক চফা কৰি ৰাখিব লাগে ব্লিচিং পাউদাৰ সদাই ছটিয়াব লাগে যিহেতু বৰষুণ দিয়া বা নিদিয়া শেলাইটো আহেই ন ত' সেইকাৰণে আমি সদাই ধুনীয়াকৈ চফা কৰি ৰাখিব লাগে সেইবিলাক চৌপাশটো ঘৰৰ আমি সকলোৱে মিলি চৌপাশটো চফা কৰিব চেষ্টা কৰো যিমান আমি পাৰো ধৰক এটা বহুত ভাল এটা পৰিৱেশ আহে ন তেতিয়া পজিটিভ নিগে পজিটিভ এটা ভাইবজ আহে আৰু চৌপাশটো ধুনীয়াকৈ ৰাখিলেতো ঘৰখনো ধুনীয়া হৈ থাকে আমি আৰু নিজৰ স্বাস্থ্যটোৰ যত্ন ল'বলৈ হ'লে আমি আমাৰ আমি ধুনীয়াকৈ পৰি নিজে পৰিপাতি হৈ থাকিব লাগিব চৌপাশো পৰিপাতি হৈ থাকিব লাগিব ত' চৌপাশটোতো ধুনীয়াকৈ গছ ফুল ফুল ফুল ৰুব লাগে আমি ধুনীয়াকৈ ফুল চুল ৰুই ধুনীয়াকৈ ৰাখিব লাগে চৌপাশত বেছিকৈ সাপ চাপ অহাৰ সম্ভাৱনা থাকে ত' সেইকাৰণে আমি বেছি জংঘল হ'বলৈ নিদো সেই জংঘলসমূহ কাটি থাকিব লাগিব কাটি থাকিব লাগে আৰু সেইবিলাক কাটিবৰ কাৰণে আমি দা কটাৰী এইবোৰ ব্যৱহাৰ কৰোঁ বেছি ডাঠ ঘাঁহনি হ'লে বেয়া বেছি তেতিয়া সাপ ওলায় বহুতো বহুতো বস্তু ওলায় যিবিলাকে আমাক ক্ষতি কৰিব পাৰে ত' সেইবিলাক আমি চাব লাগিব চৌপাশটোত ধুনীয়া এটা ব্লিচিং দি মেলি সদাই চফা কৰিব লাগে ড্ৰে'নবিলাক কেতিয়াও লেতেৰা হ'বলৈ দিব নালাগে কোনো দিনেই লেতেৰা হ'ব নালাগে সদাই পাৰিলে সদাই চফা কৰি ৰাখিব লাগে ড্ৰে'নবিলাক যিহেতু সেইবিলাকত পানী আহে লেতেৰা পানী জমা হয় আৰু যিহেতু পাইপ টেংক ছাপ্লাই পানী আহে সেই ওচৰেদি ত' সেইবিলাকো আমি ধুনীয়াকৈ চফা কৰি ৰাখিব লাগে আৰু আমি আমাৰ পানীবিলাক সদাই ফিল্টাৰ কৰিব লাগে ফিল্টাৰ কৰি খাব লাগে চৌপাশতো স্বা চফা কৰি ৰখাৰ লগতে পানীৰ যোগা পানী পানীও আমি চফা কৰি খাব লাগে যিহেতু স্বাস্থ্য ভালে থাকে পানী মানে স্বাস্থ্যৰ চৌপাশৰ লগতে আমি চব চাব লাগিব ঘৰখনৰ অৱস্থা ঘৰখন ধুনীয়াকৈ চাফা কৰিব লাগিব চৌপাশ বুলি ক'লে ঘৰৰ ঘৰৰ ভিতৰৰ বাহিৰ ঘৰৰ ভিতৰতো চাফা কৰি ৰাখিব লাগে সদাই মোহাৰিব লাগে ঘৰৰ ভিতৰ সদাই সাৰিব লাগে ঘৰ চব ধুনীয়া কৰি ৰাখিব লাগে কাপোৰ কানি ধুব লাগে বেছি লেতেৰা বস্তু পিন্ধিব নালাগে বেছি জাবৰ জোঁথৰ দম আমি পেলাব নালাগে বাহিৰত চৌপাশত আমাৰ ওচৰৰ চৌপাশত ক'তো মানে এনেকুৱা জাবৰ জোঁথৰ পেলাব নালাগে জাবৰৰ দৌম কৰি ৰাখিব নালাগে যিহেতু জাবৰৰ গোন্ধত মানুহৰ ক্ষতি হয় সেই জাবৰ জোঁথৰ সেই জাবৰ জোঁথৰ নি কিন্তু পানীতো পেলাব নালাগে যিহেতু চৌ পানীত পেলালে সেই পানী লেতেৰা হয় গোন্ধ ওলায় সেই পানী সেই পানী যদি কোনোবাই খাব মানে নদীৰ পৰা যদি কোনোবাই খায় ন গৰুৱে হও গৰু ছাগলীৰ কাৰণেও ক্ষতিদায়ক মানুহৰ কাৰণে ক্ষতিদায়ক ত' সেইকাৰণে আমি জাবৰ জোঁথৰবিলাক জ্বলাই পেলাব লাগে যিহেতু জ্বলাই পেলালে আমি তাৰপৰা অলপ ৰক্ষা পাম ত' সেইবিলাক প্লাষ্টিক বস্তু কেতিয়াও ইউজ কৰিব নালাগে প্লাষ্টিক বস্তু কেতিয়াও চৌপাশত পেলাব নালাগে আৰু বাকী পাত চাতবিলাক আমি সাৰো বনাব পাৰো সেইবিলাকে আমাৰ চৌপাশত থকা গছ গছনিবিলাকত ফুলবিলাকত এটা সাৰ হ'ব চৌপাশটো আমি তেনেদৰেই ধুনীয়া কৰি ৰাখিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে